দাদা নমস্কাৰ মোৰ ৰোড ট্ৰিপ এটাৰ কাৰণে আপোনাৰ গাড়ীখন ভাড়াত লাগিছিলে হয় মোৰ বন্ধুৰ সৈতে মই ৰোড ট্ৰিপ এটাত গ'লোঁ হয় তাৰ কাৰণে আপোনাৰ গাড়ীখন মই ৰেণ্টত বিচাৰিছিলোঁ আমি চাৰিজন বন্ধু আছোঁ

আমাৰ ৰোড ট্ৰিপটো ধেমাজিৰ পৰা যোৰহাটলৈকে হ'ল হয়

আমি ধেমাজিৰ পৰা আৰু তিনিদিনৰ পাছত ওলালোহেঁতেন ৰাতিপুৱা সাতমান বজাত আমি ওলাম আৰু শিৱসাগৰ হৈ

যোৰহাট পালোঁগেহেঁতেন যোৰহাটত আমাৰ ফেমিলীৰ মানুহ আছে আমাৰ শিৱসাগৰত আমি দুদিনমান কটাম হয় শিৱসাগৰত জয়সাগৰ জয়সাগৰ পুখুৰী জয়দৌল শিৱদৌল তলাতলঘৰ ৰংঘৰ অলপ পৰ্যবেক্ষণ কৰি আমি লাহেকৈ যোৰহাট গ'লোঁ হয় আমি চাৰিজন আছোঁ লগতে আমাৰ আৰু বস্তু বাহানীখিনি হয় এতিয়া দামটো কেনেকৈ হ'ব জানোঁ আপোনাৰ আপুনি কিলোমিটাৰ ৱাইজত ল'ব

কিলোমিটাৰ ৱাইজত হ'লে আমাৰ ইয়াৰপৰা শিৱসাগৰ এশ কিলোমিটাৰ আৰু শিৱসাগৰৰ পৰা ধৰক যোৰহাটলৈ এশ দুশ প্ৰায় আঢ়ৈশ কিলোমিটাৰ মান হ'ব দুশ পঞ্চাছ কিলোমিটাৰ মান আৰু মাজতে ফুৰাখিনি আছে নহয় কিলোমিটাৰ ৱাইজ আমাৰ কিমানকৈ ল'ব আপুনি পাৰ কিলোমিটাৰ লয় ৰেণ্টটো আচ্ছা পাৰ কিলোমিটাৰ কিমান টকা পাৰ কিলোমিটাৰ আঠ টকা দাদা অলপ কমাব নাই আমি চাৰিজন আছোঁ অঁ ৰেণ্টটো অকমান ক'মকৈ ধৰিব আৰু তাত পাঁচ টকা মানকৈ ল'ব পাঁচ টকা মানকৈ হ'লে আপোনাৰো ভাল হ'ব আমাৰো হ'ব তেতিয়া ভাল পাঁচ টকাকৈ ল'ব পাৰ কিলোমিটাৰ অঁ নোৱাৰিব নেকি আমি লাষ্ট ছয় টকালৈকে যাব পাৰিম আৰু পাৰ পাৰ কিলোমিটাৰ তাতকৈ বেছি যাব নোৱাৰিম আমি হয় হয় আমাৰ পাঁচদিন মানৰ কাৰণে হ'ব ট্ৰিপটো ঠিক আছে ঠিক আছে তেতিয়াহ'লে ছয় টকাকৈ ধৰা হ'ল

অঁ নিশ্চয় নিশ্চয় ধন্যবাদ আমি যাম আমি গৈ পিনে আপোনাৰ গাড়ীখন পৰহিলে মানে আনি আছোঁ ইভিনিং আমি যাম আপোনাৰ পৰা গাড়ীখন আনি ঠিক আছে অঁ আপোনাৰ পৰা গাড়ীখন আনি আমি তেতিয়া নেক্সট ডে' আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব নিশ্চয় নিশ্চয় নিশ্চয় ঠিক আছে হ'ব